হেল্ল' হেল্ল' অঁ কি কৰিছ এ এনেই কাইলৈ কলেজত আমাৰ কলেজত নাইট প্ৰ'গ্ৰেম আছে নহয় কালচাৰেল প্ৰ'গ্ৰেম অঁ যাম যাম আমি চবে কাইলৈ ব্লেক পিন্ধি যাম বুলি ভাবিছোঁ আৰু ব্লেক টি চাৰ্ট এ ব্লেক কৰিব দিছে চবে ব্লেকেই পিন্ধি যাম কালচাৰেল নাইট নাইটো ব্লেক ড্ৰেছো ব্লেক ভাল লাগিব চবেই যাব যাব মই লগৰখিনি কথা পাতিলোঁৱেই তোক ক'বলৈ বাকী আছিল অঁ ড্ৰেছ ক'ড এইটো ব্লেকে আৰু কালচাৰেল নাইট ব্লেক থাকিব নালাগে মই কাইলৈ গাড়ীখন উলিয়াম বাৰু ৰাতি ৰাতিটো কাৰণে গাড়ীখন উলিয়ালে ভাল হ'ব আৰু গোটেইকেইটা লগতে যাম আৰু খোৱা বােৱাটো দিব কালচাৰেল নাইট তাতে প্ৰ'গ্ৰেম পাতিছে যেতিয়া আৰু দিবই ঠিক আছে দে দে